গ্ৰীষ্মকালত খুবেই লাইট যায় বিশেষকৈ ক'ব গলে বিছ ঘণ্টা মানেই লাইট থাকে কিন্তু চাৰি ঘণ্টামান লাইট নাথাকে কিন্তু যদি ধুমুহা বৰষুণ আহে বা কিবা বিজুতি ঘটে তেনেহ'লে কমেও ওঠৰ ঘণ্টামানেই লাইট থাকে আৰু বাকী ছয় ঘণ্টা লাইট বিদ্যুৎ নাথাকে শীতকালত বাইছ ঘণ্টাই লাইট থাকে আৰু দুই ঘণ্টামান বিদ্যুৎ নাথাকে আৰু আমাৰ জীৱনত বিদ্যুৎ বহুতেই দৰকাৰী হয় কাৰণ এতিয়া কিবা এতিয়া কিবা এটা কৰিব হ'লেই আমাক বিদ্যুতৰ দৰকাৰ হয় আমাৰ পঢ়িবলৈ হওঁক আমাৰ ঘৰুৱা কামত হওঁক আমাৰ কিবা ইণ্ডাষ্ট্ৰি হওঁক এয়া আৰু অন্যান্য কামত আমাক দৰকাৰ হয়ে আমাৰ বিদ্যুতৰ আৰু কিবা এটা কাম কৰিবলৈ লাগে কাৰণ সেইটো কাৰণে চৰকাৰেও যাতে আমাৰ এইটো হেৰিত চাওক কি অসুবিধা হৈছে কি অসুবিধা নাই হোৱা সেইটো যাতে চাওক আমাক যাতে ভালকৈ আমাক গ্ৰীষ্মকালত বিশেষকৈ গ্ৰীষ্মকালত যাতে ইমান বিদ্যুৎ নাকাটে আৰু বেছিকৈ নাকাটে যাতে কাটিলেও যাতে জলদি আহে আৰু আমাৰ বেলেগ বেলেগ ঋতুতেই এই গ্ৰীষ্মকালত লাইট খুবেই যায় আৰু সেইটো কাৰণে আমি বহুতেই আমি কষ্ট পাওঁ হয়তো আমাৰ শোৱা সময়ত আমাৰ ৰাতি বহুত গৰম থাকে তেনেকুৱাতে লাইট যায় কিছুমানৰ ঘৰত চাগে ফেনো নাথাকে তেতিয়াতো তেতিয়া তেখেতসকলে বহুত কষ্ট পায় আৰু ঘৰুৱা কামত হওঁক খোৱা বোৱা সময়ত যদি পানী নাথাকে তেতিয়া বহুত অসুবিধা হয় কাৰণ পানীৰ বিনা আমি একো কামেই কৰিবলৈ নোৱাৰোঁ আৰু অন্যান্য ঘৰৰ কামত হওঁক ফুলত পানী দিয়া হওঁক সেয়াও আমি দিব নোৱাৰা হৈ থাকোঁ আৰু বেলেগ কিবা কামত হওঁক আমি বিদ্যুৎ নাথাকিলে আমি পানী নাপাম আমি পোহৰ নাপাম আমি যিকোনো কাম কৰিব হ'লে আমাক আন্ধাৰত হ'লে আমাক বিদ্যুৎ লাগেই সেইটো আমি সমস্যা হয় আমাৰ গ্ৰীষ্মকালত কিন্তু আমাৰ শীতকালত যদি কেতিয়াবা ধুমুহা বৰষুণ আহে তেতিয়া যদি গুছি যায় তেনেহ'লে বহুত সময়ে আমাৰ নাথাকে আৰু এনেই হেৰিত শীতকালত থাকেই লাইট আৰু তেনেকৈ একো সমস্যা নাহে শীতকালত বিশেষকৈ আৰু বহুত মূল্যৱান হয় বিদ্যুৎ কাৰণ আজিকালিৰ দিনত বিদ্যুৎ নহ'লে একোৱে চলিবলৈ নোৱাৰে কাৰণ ফোন এটা চাৰ্জ দিবলৈও আমাক বিদ্যুৎ লাগিব সেয়াই